হেল্ল' অঁ মই বিদ্যুৎ পৰিষদৰ অফিচলৈ কৰিছোঁ আমাৰ ফলঙলী বাপুজী ফলঙণি এক নং ব্লকত এটা মিটাৰ বেয়া ট্ৰেঞ্চফ্ৰ্মাৰ বেয়া হৈছে গতিকে আপুনি আপোনালোকৰ বিদ্যুৎ পৰিষধৰ মানুহ আহি অতি সোনকালে আমাৰ বিদ্যুতৰ যিটো ট্ৰেঞ্চফ্ৰ্মাৰ সেই ট্ৰেঞ্চফ্ৰ্মাৰটো মেৰামতি কৰিবৰ কাৰণে আপোনাক জনোৱা হ'ল আৰু আমাৰ ফলঙনীবাসী ৰাইজ বৰ্তমান যথেষ্ট শক্তিৰ ক্ষেত্ৰত খেলি মেলি হৈ আছে গতিকে লাইন নোহোৱাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে গতিকে মহোদয়ে দয়া কৰি আপোনালোকে আহি আমাৰ এই অঞ্চললৈ আহি আমাৰ ট্ৰেঞ্চফ্ৰ্মাৰটো পৰীক্ষণ কৰি গতিকে কৰি এটা নতুন ট্ৰেঞ্চফ্ৰ্মাৰ দিবৰ কাৰণে মহোদয়ক অনুৰোধ জনালোঁ